আমি কিতাপ পঢ়িলে আমাৰ এনেকুৱা ধৰণৰ উপকাৰ হয় যে আমাৰ স্মৃতি শক্তিও বৃদ্ধি হয় আমি বহুত টেনশ্যনত থাকিলে যদি কিতাপ পঢ়ি দিওঁ সকলো টেনশ্যন দূৰ হৈ পৰে যেনে কিতাপ পঢ়ি আমাৰ সাংসাৰিক জীৱনৰ ক্ষেত্ৰতো বহুত আগবাঢ়িব পাৰি ধৰ্ম মূলকো কিতাপো আমি পঢ়িব পাৰোঁ তাৰপৰাও আমাৰ বহুত নীতিশিক্ষা পায় মানে আমাৰ এই কিতাপ পঢ়ি আনকো আমি বহুত শিক্ষা দিব পাৰোঁ আমাৰ কিতাপ পঢ়ি আমি নিজৰ মাতৃভাষাটোও শিকিব পাৰোঁ তাত যেনে অ আ ক খ আদি কৰি আমি ল'ৰা ছোৱালীক শিক্ষা দিব পাৰোঁ আমি কিতাপ পঢ়ি আমি আমাৰ জ্ঞান বৃদ্ধি কৰিব পাৰোঁ কিতাপৰদ্বাৰা আমাৰ এনেকুৱাও উপকাৰ হয় কেতিয়াবা যে কিছুমান বাহিৰা কথাও জানিব পৰা যায় যেনে এখন দেশৰপৰা সিখন দেশৰ বিষয়েও জানিব পৰা যায় কিতাপে আমাক বহুতো উপকাৰ সাধন কৰে কিতাপ আমি পঢ়াটো বাধ্যতামূলক বুলি ভাবোঁ গতিকে আমি সদায় কিতাপেই পঢ়িব লাগে কিতাপৰপৰা বহুত নজনা কথাও জানিব পৰা যায় সেয়ে সদায় কিতাপ পঢ়িবও লাগে